এদিন মোৰ দাদা এজন স্কুলৰ পৰা আহি আছিল চাইকেল লৈ তেওঁ বোকাত সৰি পৰিছিল আৰু তেওঁ বোকাৰে লুতুৰি পুতুৰি হৈ ঘৰলৈ আহি আছিল তেনেতে মই মোৰ ফোনটো লৈ ৰাস্তালৈ গৈ আছিলোঁ আৰু মই তাক ফটো তুলিলোঁ সি গম পালে যে তাক ফটো তুলিলোঁ সেইকাৰণে সি গোটেই পথাৰখন মোক দৌৰালে ফটোকপি ডিলিট কৰিবৰ কাৰণে মই ক'লোঁ যে ফটোকপি ডিলিট কৰিলোঁ বুলি কৈ মই ফটোকপি হাইড কৰি থৈ দিলোঁ তাৰপিছত দাদাই ভাবিলে হয় ফটোকপি ডিলিট কৰিলে বুলি তাৰপিছত আমি ঘৰলৈ আহিলোঁ ছয়মাহ মান পাৰ হ'ল তাৰপিছত আমাৰ দাদাৰ ভাগৰ বাৰ্থডে আছিলে সেইদিনা মই সেই ফটোকপি দি মই দাদাক বাৰ্থডে উইচ কৰিলোঁ দাদাই তেতিয়াহে গম পাইছে যে সেই ফটোকপি এতিয়াও আছে বুলি আৰু তাৰ পাছত আমি বাৰ্থডে দিনাখনি তাৰ লগৰকেইটাই দেখিলে আৰু তাক খুব হাঁহিলে ফটোকপি দেখি সেইদিনাখন ফটো মোৰ মনত থাকি গ'ল আৰু সকলোৱে সেই ফটোখন লৈ তাক বহুত জোকাবলৈ লৈছিল সেয়েহে সেই ফটোখন মোৰ মনত থাকি গ'ল